হেল্ল' অ কওক অ আছে আছে এই কিবা কাম কৰি আছে অ মাছ ওলাইছে নেকি কি জাল চাল কিবা নিব লাগিব নেকি অ গ'লে মানে গ'লোঁ হয় মানে যদি মাছ ওলাইছে ঠিক আছে মই ব বাইদেউক কৈছোঁ বাৰু ওলাবলৈ ও আৰু কোন কোন ওলাইছে

অ ভালকৈ তেন্তে আজি এসাঁজ খাব লাগিব ঠিক আছে অ অ অ অ গৈছোঁঁ দিয়ক আমি